হেল্ল' হেল্ল' শুনিছেনে মই আপোনালোকৰ গাড়ী এখন বন্দবস্ত কৰিব খুজিছোঁ মই মানে বৌদ্ধ মন্দিৰতে যাম বুলি ভাবিছোঁ সোতৰ তাৰিখে সোতৰ তাৰিখে দহ বজাতে আপোনালোকে গাড়ীখন পঠিয়াই দিব বকিয়াল তিনিআলি তাৰ পৰাই আমি যাম হেৰি এই ভাড়াটো বাৰু কিমান লাগিব অঁ ওঠৰশ টকা লাগিব এই অলপ কমাব আৰু হয় হয় আ ঠিক আছে বাৰু এই বকীয়ালিলৈ পঠিয়াই পঠিয়াই দিব ঠিক আছে